মই টি ভি চাই ভালেই পাওঁ টিভিৰ অনুস্থানবোৰ অনুস্থানটো হৈছে চিৰিয়েল চিৰিয়েলখন চাই মই চিৰিয়েলবোৰ চাই বহুত ভাল পাওঁ আৰু চিৰিয়েল আমাৰ ৰেঙনিত দিয়ে ৰেঙনি অসমীয়া চিৰিয়েল মানে ৰাধা ৰাধা খন ৰাধা চিৰিয়েল এখন দিয়ে আৰু দিয়ে আৰু দিয়ে এখন অম্প্ৰপালি বুলি চিৰিয়েল এখন দিয়ে এই চিৰিয়েল মানে কেইখন চাবলৈ কাৰণে একদম মই মানে গোটেই কামবোৰ মানে কৰি লওঁ কেনেকে মানে কামবোৰ কেনেকে মানে জানোঁ যে চিৰিয়েলকেইখন মানে ছটাৰ পৰা মানে দহটালৈকে দিয়ে সেই সময়খিনি কেনেকে মানে চিৰিয়েলকেইখন চাব পাৰোঁ আৰু কামখিনি কেনেকে মানে কৰি লওঁ সেই হিচাপত মানে মই কামবোৰ কৰি যাওঁ আৰু কামবোৰ বহুত সোনকালে কৰোঁ কাৰণ চিৰিয়েলকেইখন চাবলৈ ভাল পাওঁ আৰু প্ৰতিটো খণ্ডই মই চাইছোঁ বহুত ভাল লাগে চিৰিয়েল চাই আৰু চিৰিয়েল চাওঁয়েই তাৰ বাহিৰেও তাৰ বাহিৰেও চাওঁ ডাঞ্চ ইণ্ডিয়া ডাঞ্চ আৰু আৰু চাওঁ টেলেণ্ট টেলেণ্ট ইন ডা টেলেণ্ট বুলি কোৱা এটা মানে প্ৰগ্ৰেম এটা দিয়ে সেই প্ৰগ্ৰেমটো চাওঁ বহুত ভাল লাগে তাত মানে সবে নিজৰ নিজৰ মানে হেৰিটো ওপৰত মানে ডিপেণ্ড কৰি মানে বস্তুবোৰ কেনেকে কৰিব লাগে দেখুৱাই সেইকাৰণে চাওঁ আৰু ডাঞ্চ ইণ্ডিয়া ডাঞ্চ চাই ভালেই পাওঁ সৰু সৰু ল'ৰা ছোৱালীবোৰে নাচে আৰু বহুত ধুনীয়াকে নাচে সিহঁতে নিজৰ টেলেণ্টটো দেখুৱাই আৰু ইমানেই ধুনীয়াকে নাচে আৰু শিক্ষাগুৰু মানে ডাঞ্চৰ মানে যিজনে শিকাই সেইজনে ইমান ধুনীয়াকে শিকাই মানে চাই ভাল লাগে আৰু বহুত মানে ল'ৰা ছোৱালীবোৰ আজিকালি ল'ৰা ছোৱালীবোৰ বহুত মানে টেলেণ্টেড হয় সিহঁতক অকণমান ক'লেই বহুত বুজি পায় সেইকাৰণে মই ডাঞ্চ ইণ্ডিয়া ডাঞ্চ চাই ভাল পাওঁ আমাৰ অসমৰ পৰা বহুত কেইগৰাকী প্ৰতিযোগী তাত সেই প্ৰগ্ৰেমটোত মানে যোগদান দিছে আৰু যোগদান যেনেকে দিছে আৰু জিকিও আহিছে মানে প্ৰতিযোগী আৰু টি ভি চিৰিয়েলত এইবোৰতকৈ মানে মই চিৰিয়েল কেইখন মানে বহু বহুত গুৰুত্বসহকাৰে চাওঁ কাৰণ চিৰিয়েলখনত মানে এখন ঘৰৰ কাহিনী যেতিয়া দিয়ে ঘৰ এখনত মানে কেনেকুৱা পৰিস্থিতি এটা মানে হৈ থাকে সেই মানে সেই সেই টো মানে ঘৰখনৰ ভিতৰত মানে কি কি হৈ থাকে আৰু কেনেকুৱা মানে হৈ থাকে সেইবোৰ মানে ভাবোঁ আৰু মোক মানে তাত দেখুৱাই দিয়ে তেতিয়া মানে চাই মানে বহুত ভাল লাগে কাৰণ নিজৰ ঘৰতে হৈ থকা যেন লাগে আৰু এনেকুৱা যেন লাগে এই চিৰিয়েলখন যেন দীঘল হৈ গৈ থাকক চুটি যেন নহয় এনেকুৱা নিচিনা লাগে বহুত ভাল লাগে চাই চিৰিয়েলখন চিৰিয়েলকেইখন সেইকাৰণে মই মানে চিৰিয়েলত মানে মই বেছি গুৰুত্ব দিওঁ নাচ ফিল্ম আৰু নাচ গানৰ ডেঞ্চৰ ভিতৰত সেইবোৰতকৈ মই চিৰিয়েল চাই বহুত ভাল পাওঁ আৰু তেনেকে আগতে দিছিলে ৰজা ৰাণী চিৰিয়েল এখন দিছিলে ৰজা ৰাণীখনো মানে মানে মই একে লাষ্টলৈকে চাইছোঁ প্ৰতিটো খণ্ডই চাইছোঁ সেইখিনি সময়ত মই মানে মোবাইলটো কাকো নিদিওঁৱেই মানে টিভি মোবাইলতো চাওঁ কেতিয়াবা আৰু কেতিয়াবা মই সৰহভাগ মই টিভিতেই চাওঁ টিভিত চাই ভাল লাগে টিভিৰ পৰ্দাত চাই ভাল লাগে আৰু আমাৰ মানে আজিকালি অসমীয়া অসমীয়া এক্ট্ৰেছবিলাকে মানে বহুত ধুনীয়াকে মানে আজিকালি মানে নাটকবোৰ ধুনীয়াকে মানে এক্টিংবোৰ কৰিছে আৰু এক্টিংবোৰ কৰিবলৈ মানে ধুনীয়া ফুটি উঠাইছে মানে চাইও ভাল লাগে সেইকাৰণে আৰু সিহঁতৰ সিহঁতৰ ডাইৰেক্টৰ ডাইৰেক্টৰ যিবিলাকে মানে হেৰি কৰে ডাইৰেক্টৰবিলাকে যিধৰণে শিকাই মানে সেইধৰণে কৰিছে আৰু চাই ভাল লাগে সেইকাৰণে আৰু গাঁৱলীয়া সচৰাচৰ যিবোৰ মানুহৰ জীৱনত হৈ থাকে সেইবোৰ ঘটনাৰ ওপৰত ডিপেণ্ড কৰি পেলাই মানে কাহিনীটো বনায় সেইকাৰণে চাই মানে বহুত ভাল লাগে আৰু টিভিত যেতিয়া চিৰিয়েলখন মানে দিয়াৰ সময় হয় মানে নিজৰ কামবোৰ কৰি থাকিলেও সেইখিনি সময়ত মানে অফ কৰি দিওঁ কাৰণ চিৰিয়েলকেইখন মানে এৰি দিব নোৱাৰোঁ আৰু প্ৰথম মানে যেতিয়া মানে টিভিৰ ইৰ প্ৰতি মানে ইমানেই ভাল লাগি গ'ল যে টিভিৰ অনুস্থানত মানে মই সেই চিৰিয়েলকেইখনেই মই বেছি গুৰুত্ব সহকাৰে চাওঁ